এই আপুনি যে এই হেল্ল' শুনিছে শুনিছে অ যিটো আমাৰ যে হিন্দু আৰু মুছলিমৰ ৰাজনীতিটো চলি আছে এইটো লৈ আপোনাৰ মতামত কি হ'ব বাৰু সাম্প্ৰদায়িক হয় অ নহয় এতিয়া আপুনি চাওক মুছলিমখিনিয়ে যে মাদ্ৰাছা খুলি ল'ৰা ছোৱালীবোৰক পঢ়া শুনা কৰিছে মাদ্ৰাছাটো আপোনাৰ শিক্ষাটোৰ ওপৰত ডাক্টৰ ইঞ্জিনিয়াৰ শিক্ষা নহয় হয়নে নহয় মাদ্ৰাছাটো আপোনাৰ মৌলবী হ'ব কিবাহে হ'বগৈ সেইকাৰণেতো এক ফালৰ পৰা আপোনাৰ যিখিনি মাদ্ৰাছা বন্ধ কৰিবলৈ লৈছে সেইটোতো ভালেই কৰিছে চাঞ্চ বাঢ়িছে হিন্দু মুছলিম বুলি আজি চাওক আপুনি তেওঁলোকে গোটেই মাদ্ৰাছা খুলি ল'ৰা ছোৱালীক মাদ্ৰাছাত পঢ়া শুনা কৰি মাদ্ৰাছাৰ পৰা কোনো ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ হেৰিয়ে নাই হয়নে নহয় সেইফালৰ পৰা আপুনি চৰকাৰখনেটো এইটো

সেইকাৰণেটো মাদ্ৰাছাবোৰ সেইকাৰণে হিন্দু আৰু মুছলিম বুলি ক'বলৈ গ'লে যিটো শিক্ষাগতাটো শিক্ষা অৰিজিনেল শিক্ষাটো পঢ়িব লাগে কিহৰ আকৌ ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিব লাগে ধৰ্মীয় স্কুল খুলিব লাগে হয় নাই বাৰু

সেইকাৰণে মাদ্ৰাছাবোৰ ভাঙিছে ভালে হৈছে মাদ্ৰাছাবোৰ বন্ধ কৰিছে চৰকাৰে হয় নাই বাৰু হয় হয় হয় হয় ঠিক আছে খালি আপোনালোকে ইয়াত সহযোগ কৰিব ঠিক ঠিক আছে